হেল্ল' এইটো তেলী হাই ৰেষ্টুৰেণ্টত লাগিছেনে ক'লটো অঁ আচ্ছা দাদা মই মানে মোৰ বন্ধু প্ৰণৱৰ কাৰণে বিছটা চাওমিন পেকেট অৰ্ডাৰ কৰিব বিচাৰিছোঁ পাৰিম নে অৰ্ডাৰ কৰিব অঁ পাৰিম ন আচ্ছা আৰু অৰ্ডাৰটো কিমান সময়ৰ ভিতৰত পাম বাৰু আচ্ছা বিছ মিনিটমান লাগিবনে দাদা কথা এটা কওঁ বেয়া নাপাব আপুনি অলপ সোনকালে অৰ্ডাৰটো দিব পাৰিব নিকি বাৰু মানে মোৰ বন্ধু ৰৈ আছে অঁ ঠিক আছে অলপ সোনকালে পঠাই দিব অৰ্ডাৰটো চিধা মোৰ বন্ধু ঠিকনাত পঠাই দিব ঠিকনাটো হৈছে যোৰহাট পঞ্জাৱ নেশ্যনেল বেংকৰ ওচৰৰ বৰুৱা গাঁও আপুনি অৰ্ডাৰটো পঠিয়াই দিয়ক মোৰ বন্ধু ৰৈ আছে দিয়ক থেংক ইউ